নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে হয় হয় কওকচোন মই আপোনাক কি সহায় কৰিব পাৰোঁ

পেকেজ মানে আপোনাৰ স্কীনৰ প্ৰব্লেমটো কিমান দিনমান হ'ল বা জনাব পাৰিব নে আপুনি

এইয়া আমাৰ ইয়াত ডক্টৰ আছে ডক্টৰ আমাৰ ইয়াত দুজন আছে স্বাগতা মহন্ত বুলি আছে তেওঁ স্কীন স্পেচিয়েলিষ্ট হয় আৰু লগতে ত্ৰিদিপ ত্ৰিদিপ লহকৰ বুলি আছে ডক্টৰ ত্ৰিদিপ লহকৰ তেওঁ আপোনাৰ স্কীনৰে হয় এতিয়া আপুনি কোনজনক কনচাল্ট কৰিব বিচাৰে আপুনি জনাব জনাব পাৰে এনেই অ' হয় হয় মই আপোনাক সময়টো কৈ দিছোঁ তেওঁ ডক্টৰ স্বাগতা মহন্ত তেওঁ বহে সপ্তাহত তিনিদিন আহে বহে তেওঁ সপ্তাহত সোমবাৰ সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে বহে আৰু বাকী বাকী মংগলবাৰ আৰু বৃহস্পতিবাৰ ত্ৰিদিপ লহকৰ ছাৰক পাব আপুনি সময় ৰাতিপুৱা দহটাৰ পৰা আপুনি বাৰটাৰ ভিতৰত আহিলে হ'ব আৰু আপোনাৰ ৰেজিষ্টাৰ কৰিব পাৰে নাম নামটো আগতীয়াকৈ লিখা লিখাই ল'লে ভাল হয় আৰু হয় কি কৈছে হয় আপুনি আপুনি অনলাইনো কৰিব পাৰে আমাৰ ৱেবচাইটত আপোনাৰ লিংকটো দিয়া আছে তাত আপুনি গৈ পেলাই নাম নামটো ৰেজিষ্টাৰ কৰি ল'ব পাৰে হয় আপুনি স্কীনৰ স্কীন সম্বন্ধীয় যিকোনো কথাই তেওঁৰ লগত ডিছকাছ আলোচনা কৰিব পাৰে হয় এইয়া আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ ফিজ হ'ল পাঁচশ টকা আৰু বাকী এনে বাকী গোটেইখিনি বিষয়ে গোটেই বিষয় সম্পৰ্কে তাত ৱেবচাইটত আমাৰ দিয়া হৈ হৈছে চ' আপুনি সেইখিনি চাই পিনে জনাব পাৰে হয় আৰু কিবা হয় হয় ধন্যবাদ